পশু চিকিৎসা মাজুলীত আছে তেওঁলোকৰ স্বাস্থ্য ৰাখিবলৈ তেওঁলোকে পৰামৰ্শ কিছুমান দিয়ে আমাক পৰামৰ্শবিলাক হ'ল ভুচি খেৰ ঘাঁহ আদি গৰুক খোৱাবলৈ পৰামৰ্শ দিয়ে আৰু ছাগলীকো তেনেকে শুকান শুকান পাত সৌৰা গছৰ পাত তাৰপিছতে এই কঁঠালৰ পাত আদি খোৱাবলৈ কয় হাঁহক তেনেকে হাঁহকো তেনেদৰে জলকীয়া আৰু খুট খুট চাউল আদিবিলাক খোৱাবলে কয় কিন্তু গৰু ছাগলীৰ বেমাৰ হ'লে গৰু ছাগলীৰ ছালৰ বেমাৰ খুৰা ফটা আদি হ'লে ঘৰুৱাভাৱে আমি গৰুক গৰু গৰু আৰু ছাগলীক হালধি শুকান হালধি আৰু মিঠাতেল দি লগাওঁ তেনেদৰে ছাগলীও যদি ওঠত ওঠত ঘাঁ নিচিনা আমি দেখা পাওঁ তেতিয়া আমি ছাগলীকো মিঠাতেল আৰু হালধিকে ব্যৱহাৰ কৰোঁ কিন্তু হাঁহৰ যদি হাঁহৰ যদি আমি কেতিয়াবা লেলাউতি যেন দেখা পাওঁ তেতিয়া আমি বিহ জলকীয়া বিহ জলকীয়া ভাতৰ লগত আমি খুৱাই দিওঁ কিন্তু জন্তুবোৰৰ স্বাস্থ্যৰ নামত আমাৰ কিনিবলৈ গ'লে কিন্তু বহুত টকা খৰচ হয় আমি কিন্তু ঘৰুৱাভাৱে ব্যৱহাৰ কৰিলে সিমান টকা আমাৰ খৰচ নহয় আমি ঘৰুৱাভাৱেই যিমান পাৰোঁ ব্যৱহাৰ কৰোঁ যদি ঘৰুৱাভাৱে ব্যৱহাৰ ব্যৱহাৰ কৰোঁ তেনে ভাল নহয় তেতিয়াহে আমি চিকিৎসকৰ পৰামৰ্শ লওঁ